এক জানুৱাৰী দুহেজাৰ এক চন তিনি জুন দুহেজাৰ তিনি চন পাঁচ আগষ্ট দুহেজাৰ সাত চন ছয় নৱেম্বৰ দুহেজাৰ ন চন দছ মাৰ্চ দুহেজাৰ বাৰ চন